আমি সাধাৰণতে দুপৰীয়া দুপৰীয়া আমি মাছ মাংস তেনেকে নাখাওঁ নিৰামিষ খোৱা যায় নিৰামিষ বুলি ক'লে আমাৰ দাইল বনোৱা যায় মছুৰ দালি বা কেতিয়াবা মাহৰ দালি বা কেতিয়াবা আমি ভেদাইলতাৰ জোল এনেকুৱা বস্তু বনায় আমি দুপৰীয়াৰ দুপৰীয়া খাওঁ দুপৰীয়া আমাৰ চব্জী জিকা ৰঙালাও আলু এনেকুৱা বস্তুৰ চব্জী বনাই খাওঁ তাৰপাছত ভাজি আমাৰ ভেন্দি ভাজি পটাল পটল বা ভাত কেৰেলা এনেকুৱা বস্তুৰে ভাজি বনাওঁ আৰু আমি এখন চাট্নি বনাওঁ যিকোনো বস্তু পিচি তাত আদা নহৰু এইবিলাক দি এনেকে আমি দুপৰীয়াৰ দুপৰীয়াৰ সাঁজ আমি খাওঁ আমি দুপৰীয়াৰ মাছ মাংস বা মাছ মাংস কণী এইবিলাক বস্তু কমেই খোৱা যায় দুপৰীয়াৰ সাঁজত গধূলি হ'লে আমাৰ গধূলি আমি যিকোনো মাংস বনাই খাওঁ মাছ মাংস তাৰপিছত বাকী ভাজি চব্জী দালি এইবিলাকো লগত থাকে মাংস মাছ খালে আমি ৰাতিয়েই খাওঁ ৰাতিৰ সাঁজ আমি তেনেকৈ খাওঁ

দুপৰীয়া আমি বনৰীয়া শাক পাচলি কিছুমান উঠাই আনোঁ বনৰীয়া বস্তু যেনে নৰসিংহ ভেদাইলতা মানিমুনি এনেকুৱা বস্তুৰ আমি চাট্নি প্ৰস্তুত কৰোঁ সেনেকেও দুপৰীয়াৰ সাঁজ খোৱা যায় কেতিয়াবা

ৰাতি আমি কেতিয়াবা সৰু মাছ বনাওঁ সৰু মাছ জাল দিয়া খাওঁ আদা নৰসিংহ বন ধনিয়া তাৰপিছত এনেকে দি চানা মাছ বনাই খাওঁ আৰু লগতে মাংস বনাই খাওঁ মাছো বনাই খোৱা যায় মাছৰ সৰিয়হৰ লগত সৰিহৰ লগত মছলা আদা নহৰু পিচি এনেকে সৰিয়হৰেও মাছ বনাই খোৱা যায় এনেকে আমি ৰাতিৰ সাঁজত এনেকে খাওঁ আৰু দিনত দিনত হ'লে আমাৰ দাইল চব্জী ভাজিৰে ভাত খাই এনেকে দুপৰীয়াৰ আৰু ৰাতিৰ সাঁজ আমি খোৱা লোৱা